পাকঘৰত বেছিকৈ ব্যৱহিত হোৱা সঁজুলি বিধেই হৈছে কটাৰী কটাৰীখন নহ'লে আমাৰ মহিলাসকলৰ বিশেষকৈ একো কামে সম্পন্ন নোহোৱাৰ দৰে লাগে কটাৰী আচলতে কেইবাবিধো থাকে চুৰী কটাৰী নলীয়া কটাৰী বুলি এবিধ থাকে দাব কটাৰী বিশেষকৈ আমি যিখন কটাৰী ব্যৱহাৰ কৰো পাকঘৰৰ কামত বা অন্যান্য কিছুমান সৰু সুৰা কামত আমাৰ যিখন লাগে সেই কটাৰীখন এটা নালত আমি বস্তুটো ভৰাই লওঁ আগটো অলপ বেকা ধৰণৰ আৰু আমি যোৰহাটৰ কৰঙাত ভাল কটাৰী পোৱা বুলি বিখ্যাত হয় আৰু মেলাবিলাকতো বিশেষকৈ এই কৰঙাৰ লোকসকলে বিভিন্ন ধৰণৰ কটাৰী বিক্ৰী কৰিবলৈ আহে আৰু আমি তেতিয়া মহিলাসকলে এনেকুৱা হয় কোনখন কটাৰী যেন খুব ভাল হ'ব বা কোনখন কটাৰী আমি কাম কৰি সুবিধা পাম এই সেই বস্তুটো আমি খুব নজৰ দিওঁ মই কিন্তু চুৰী কটাৰীহে কাম কৰি বেছি ভাল পাওঁ মানে পাচলি কটাৰ ক্ষেত্ৰত চুৰী কটাৰীখন বেছিকৈ ব্যৱহাৰ কৰোঁ ইয়াৰোপৰি আমাৰ কটাৰী অন্যান্য ব্যৱহাৰ বহুত আছে আমাৰ অসমীয়া সমাজত বিশেষকৈ যেতিয়া কইনা এগৰাকীয়ে নতুন কইনাগৰাকীয়ে বিয়াৰ দিনাখন তেওঁ তামোল এটা বান্ধি তাত চুৰী কটাৰীখন বান্ধি ৰাখে যিহেতু তেওঁ কাৰণে শুভ বুলি এটা মানে বিশ্বাস আছে তাৰোপৰি আমাৰ নাচনীসকলে ৰুমালৰ আগত দাব কটাৰীখন বান্ধি ৰাখে যাতে বিহু আগত এটা মানে কথা আছিলে যে তেওঁলোকে যেতিয়া বিহু মাৰিবলৈ যায় তেতিয়া সেই কটাৰীখনে তামোল কাটি খায় বুলি এটা মানে জনপ্ৰবাদ আছে আৰু সেইটোকে লৈ এতিয়া নাচনীসকলে খুচনিত মানে সেই দাব কটাৰীখন ৰুমালৰ আগত লগাই তামোল এটা বান্ধি সেই কটাৰীখন লোৱা দেখা যায় এইটো এটা নাচনীৰ সাজযোৰৰো এটা মানে সাজ সজ্জাতে পৰে আৰু তাত বিশেষ নম্বৰো থাকে সেয়াই আৰু